অঁ নয়ন কোৱা অঁ আচ্ছা কোৱাচোন কি ভাবিছা তোমালোকে আচ্ছা আচ্ছা অঁ আমাৰ ছেমিষ্টাৰত আমি ভাবি আছিলোঁ মানে এই অসমৰ ছিংগাৰবোৰ মানে তেনেকৈ তাহাঁঁতৰ নিছিনা ড্ৰেছ আপ কৰি কিনে মানে ৰেলিটোত সেয়া কৰাটো মানে এতিয়া আধুনিক গীত গোৱা বা তেনেকৈ ছিংগাৰবোৰৰ ড্ৰেছ আপ কৰি কিনে আৰু এইফালে বৰগীত লোকগীত সেইবোৰ গেটআপত মানে মানে যোনবিলাক কালচাৰেল মানে কালচাৰটো দেখাবৰ কাৰণে আৰু অসমীয়া সংস্কৃতিত বৰগীত লোকগীত যিবোৰ আছে আৰু তেনেকৈ আমাৰ টেলেণ্টেড আছে কেইটামানো ষ্টুডেণ্টছ তাহাঁতে বজাব জানে এইবোৰ মানে ঢোল নাগৰা ছাগৰা এইবিলাক অঁ আমি সেইটো ভাবিছিলোঁ আৰু বাকী ফ'ৰ্থ ছেমিষ্টাৰে কি ভাবিছে কিবা গম পাইছেনে অঁ

অঁ আমি এটা কাম কৰা যায় গোটেই ডিপাৰ্টমেণ্টটো একগোট হোৱা যায় নেকি অডিউটৰিয়ামত তেনেকৈ অঁ একগোট হৈ গোটেইখিনি ডিছকাছ কৰিব পৰা যায় আৰু তেতিয়া আমি কি কয় যিহেতু বেলেগ বেলেগ হ'লেও কথা নাই প্ৰত্যেকটো ছেমিষ্টাৰৰ বেলেগ বেলেগ দেখাব পাৰিলে ভালে বেছি মানে বস্তুটো ভাল লাগে তেতিয়া অঁ ত' আৰু হাঁ সেইটো কৰিব পৰা যায় তোমালোকে ঠিকে ভাবিছা বাৰু

তাকে তাকে অঁ অঁ

হা অ'কে আৰু মই এটা কথা হৈছোঁ আমি এটা ষ্ট্ৰ্ৰীট প্লেও দেখোন অৰ্গেনাইজ কৰিব পাৰোঁ নহ্ মানে ৰেলিটোত গৈ থাকিলে এটা জেগাত অলপ ৰেষ্ট লৈ কিনে তাতে ষ্ট্ৰ্ৰীট প্লে এটা দেখাবৰ কাৰণে মানে ভাল ক্ৰাউডেড জোগা এটাত অলপ কিবা এৱেৰনেছৰ বা কিবা তেনেকুৱা ষ্ট্ৰীট প্লে এটা দেখাব পৰা যায় অঁ সেইটো বাৰু আমি অঁ আমি আগতে ডিছকাছ কৰি লওঁ নেকি গোটেই ষ্টুডেণ্টছবিলাকে অঁ মানে অঁ তেতিয়া আমাৰ এইছ অ' ডিৰ লগত সেয়া কৰি কিনে তেতিয়া আমি বস্তুটো এইয়া ডিচকাছ কৰিব পৰা যাব তেতিয়া আৰু এটা কথা ভাবিছিলোঁ এই ৰেলিটোৰ পৰা আহি যিহেতু আমাৰ সেয়া কি কয় ইয়াতে আমাৰ প্ৰগ্ৰেমবিলাক কৰা কথা ভাবিছিলোঁ ইয়াতে ষ্টুডেণ্টছবিলাকে পাৰ্ফমেঞ্চ দিব পাৰে মানে এতিয়া যিহেতু আছেই বহুত বহুতকেইজন ভাল ভাল তেতিয়া আমাৰ প্ৰগ্ৰেমটো অলপ ভাল হয় তেতিয়া আৰু যিবোৰ গেষ্ট আহিব তাহাঁঁতে অলপ ভাল পাব এনেকুৱা মানে এণ্টাৰটেইনমেণ্ট হ'ব অলপমান সেইটো ভাবিছিলোঁ একেলগে কৰিলেও কথা নাই মানে কি আৰু এতিয়া ধৰিলোৱা বাকী ডিপাৰ্টমেণ্টবোৰোতো থাকিব নহ্ ত' সেইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ডিপাৰ্টমেন্টৰে ধৰি লোৱা যদি সাত আঠটা যদি এনেকৈ পাৰফমেঞ্চ ৰাখিব পৰা যায় তেতিয়া ভাল হয় এনেকৈ আমাৰ ফালৰ পৰা এতিয়া যিকোনো ছেমিষ্টাৰৰে আৰু গোটেইকেইটা ছেমিষ্টাৰৰ ভিতৰত মানে ল'লে হ'ল আৰু সাত আঠজনমান ডেন্স আৰু গান আৰু যদি কোনোবা মানে পয়েম ৰিচাইটেশ্যন বা কিবা কিবি এনেকুৱা কৰিব বিচাৰে যদি সেইবোৰ কৰিব পৰা যায় অঁ আচ্ছা আচ্ছা অঁ অঁ চল' পাৰফমেঞ্চ কেইটামান ৰাখিব পাৰিলে ভাল এতিয়া চল' ছিংগিং বা ডেন্সিং তেতিয়া সেইটোও ভাল লাগিব আছে বাৰু সেইটো আমি ডিচকাছ কৰিব পাৰিম আচ্ছা

অঁ তেনেকুৱা হ'লেতো ঠিকে আছে এতিয়া আমাৰ ছেমেষ্টাৰৰ পৰা মই সেয়া কৰিম বাৰু ত' এটা কাম কৰিবা তোমালোকে গোটেই নামবোৰ মোক আহি দি যাবা মানডে এটা কাম কৰিবা মানডে অডিটৰিয়ামতে এটা মি মিটিং এটা ৰাখো নেকি ষ্টুডেণ্টবোৰৰ তাতে ডিচকাছ কৰিব পৰা যাব আৰু গোটেই নামবোৰ তাতে দি দিলে হ'ল আৰু আচ্ছা ছেটাৰডে উঠাই ল'লে হ'ল দেন মানডে লগ কৰি কিনে তাতে মিটিঙতে দি দিলে হ'ল নামবোৰ অঁ ঠিক আছে হ'ব অঁ দিয়া পিছে অঁ অঁ দিয়া